তাৰপিছত পাৰৰ বাৰু বেমাৰটো কম হয় পাৰ বিশেষকে এইবিলাক মেকুৰীয়ে ধৰে আৰু পাঁওকৰাই খায় সেইবিলাক হয় বাৰু আৰু

তেনেকুৱাই কুকুৰাও মানে আপোনাৰ বেমাৰ হ'লে হেৰি কৰা হয় এইটো প্ৰতিষেধক দিয়া হয়

হাঁহৰ কিছুমান মূৰঘুৰণি হয় ৰাতি আহি গঁড়ালত মৰি থাকে তেনেকে ব্ৰইলাৰৰো হয় ব্ৰইলাৰৰো প্ৰায়ভাগৰে বেমাৰ হয় সেইবিলাক প্ৰতিষেধক দিয়া হয় যদিও সিমান লাভৱান হ'ব নোৱাৰি

কিবা হ'লেও